অনি অনিল বৰা হয়নে মই যোৰহাটৰ পৰা কৈছিলোঁ মানে আমি গোলাঘাট যাম বুলি ভাবিছিলোঁ মানে কিছুমান ঠাই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আপোনালোকে বোলে বহু সহায় কৰে ইয়াত

এই আপোনাৰ অসুবিধা নহয় তেতিয়াহ'লে অঁ মানে মই সেইটোৱে জানিব বিচাৰিলোঁ আৰু মানে থকা খোৱা সকলো সুবিধা হ'ব তেতিয়াহ'লে

হয় এনেই যান বাহনৰ অসুবিধা হ'ব নেকি হয় খোৱা বোৱা তেতিয়া সুবিধাটো হ'ব অঁ মানে কিনি মই পৰিয়ালেই যাম বুলি ভাবিছোঁ অঁ তেতিয়াহ'লে ৰাখিছোঁ